ৰিচেণ্টলি মই এটা ভিডিঅ' প্ৰজেক্ট কাম কৰিছিলোঁ আৰু সেই প্ৰজেক্টটো ই এম আৰ চি আণ্ডাৰত আছিল ই এম আৰ চি ত বিশেষকৈ ভিডিঅ' প্ৰডাকশ্যনৰ কামবিলাক হয় ডিব্ৰুগড় বিশ্ববিদ্যালয় আছে যি তাৰ বিভিন্ন কামবোৰ হয় তাৰ লগতে এই প্ৰকজেক্টটো বিশেষকৈ অসম নহয় ভাৰত চৰকাৰৰ স্বয়ম পৰ্টেলৰ যি ভিডিঅ'বিলাক আছে তেওঁলোকৰ ক'ৰ্ছবিলাক আছে সেই ক'ৰ্ছবিলাক ডেভেল'প ডেভেল'প কৰাৰ কাৰণে ভিডিঅ'সমূহ ডিব্ৰুগড় ইউনিভাৰ্ছিটিৰ প্ৰফেছৰসমূহক কৰিবলৈ দিয়া হৈছিল আৰু তেওঁলোকে নিৰ্দিষ্ট সময়ত ভিডিঅ'বোৰ ৰেকৰ্ডিঙো কৰিলে ৰেকৰ্ডিং কৰাৰ পাছত ভিডিঅ'খিনি এডিটিং কৰিবলৈ মোক দিয়া হৈছিল আৰু মোৰ লগৰ আৰু এগৰাকী আছিল আমি দুইজনে মিলি ভিডিঅ'বোৰ কৰি আছিলোঁ কিন্তু কমিউনিকেশ্যন কিছুমান গেপ থাকে বা কিছুমান এডমিনিষ্ট্ৰেটৰে আমাক কথা কিছুমান নজনোৱাৰ কাৰণে আমি কিছুমান কমিউনিকেশ্যন গেপত ভুগিলোঁ আৰু সেইটো কাৰণে আমাক জনোৱা নাছিল যে ডেডলাইন কোনদিনা আছিল ডেডলাইন দিছিলে ষোল্ল ডিচেম্বৰৰ দিনাখন কিন্তু আমি গম পোৱা নাছিলোঁ এই কথাষাৰ আমি লাহে লাহে লাহে লাহে ভিডিঅ'বোৰ কৰি এডিটিং কৰি কৰি গৈ আছোঁ আৰু এটা দুটাকৈ জমা দি গৈ আছোঁ ঠিক তেনেকৈ যেতিয়া ষোল্ল ডিচেম্বৰ আহিলে তাৰ দুদিনৰ আগত আমাক কোৱা হ'ল যে ভিডিঅ'বোৰ আমাৰ ষোল্ল ডিচেম্বৰ দিলে ডেডলাইন আছে আৰু ষোল্ল ডিচেম্বৰৰ ভিতৰত দিবই লাগিব সেইটো সময়ত আমাৰ এনেকুৱা লাগিছিল যেন ক'ৰবাৰ পৰা কিবা কোনোবাই যদি কৰি দিয়ে আমাক কামবোৰ এনেকুৱা যেন অনুভৱ হৈছিল যেন কোনোবাই আমাক ইমানেই প্ৰেছাৰ দিছে কিবা এটা কাম কৰিবলৈ আমাক নজনোৱাকৈ ষোল্ল ডিচেম্বৰত মানে সোতৰ ডিচেম্বৰ দিনাখন পি এম মোডীয়ে মানে দিল্লীত এই যি ক'ৰ্ছ আছে উদঘাটন কৰা কথা আছে সেইটো কাৰণে আমাক ইমানেই প্রেছাৰ দিয়া হ'ল আমি দুদিন নোহোৱাকৈ আৰু ইয়াৰ ওপৰিও এটা কথা আছিল মানে আমাৰ পলিটিকেল চায়েঞ্চৰ মানে ভিডিঅ' কেইটামান কৰিবলৈ বাকী আছিল তাৰে তিনিটা ভিডিঅ' কৰিবলৈ বাকী আছিল আমি সেইদিনাখন অফিচত প্ৰায় চাৰে ন বজালৈকে আমি ভিডিঅ' কৰিলোঁ আৰু ভিডিঅ' কৰি ঘৰলৈ গৈ এডিটিং কৰিলোঁ এডিটিং কৰি চাৰি ৰাতিপুৱা চাৰিটা বজাত শুই যেনে তেনে ছয় বজা সা ছয় বজাত উঠি আকৌ পুনৰ এডিটিং কৰিছোঁ এডিটিং কৰি দুদিনৰ ভিতৰত যেনে তেনে আমি ভিডিঅ'খিনি ওলিয়াবলৈ সক্ষম হ'লোঁ বহুত হেকটিক আছিলে আৰু মোৰ লগত সহায় কৰিছিলে চিৰঞ্জিৱ বুলি কয় এজন ল'ৰাই তেওঁকো মই অকণমান হেল্প ল'ব লগা হ'ল সেইটো মোৰ কাৰণে বহুত বেছি প্ৰত্যাহ্বানমূলক আছিল কিন্তু কামটো কৰি যেতিয়া শেষ হ'ল সেই আনন্দখিনি বহুত ভাল লগা আছিল আৰু প্ৰত্যাহ্বান হিচাপে মোৰ লগৰ যিগৰাকী আছে তেওঁ কামখিনি খুব এটা চিজিলকৈ আৰু মানে খুব পাৱাৰফুলি কৰিবলৈ তেওঁ আগবাঢ়ি গ'ল আৰু সফলো হ'ল মোৰ লগতে কিন্তু যেতিয়া মানে ভিডিঅ'খিনি দিবলৈ হ'ল মানে যেতিয়া আপল'ড কৰিব হ'ল সেইটো সময়ত ইণ্টাৰনেটৰ সমস্যা আকৌ দেখা দিলে আৰু সেইখিনি সময়ত আমি কি কৰোঁ কি নকৰোকৈ সেই সময়ত বাজিছিল চাৰে ন বজাত আৰু চাৰে ন বজাৰ বাৰ বজাৰ আগতে আমি ভিডিঅ'খিনি জমা দিব লাগে চাৰে ন বাজিছে অফিচতে তেতিয়া আমি মোবাইলত ৰিচাৰ্জ কৰি আকৌ ইণ্টাৰনেট কমিউটাৰত দি ভিডিঅ'খিনি আমি আপল'ড কৰিবলগা হৈছে গতিকে এইটো মোৰ বহুত ডাঙৰ অভিজ্ঞতা এটা হৈ গ'ল যে আমি যিকোনো কাম এটা যদি আমি আৰম্ভ কৰোঁ সেই কামটোৰ মানে কেতিয়া শেষ কৰিব লাগে সেইটো যদি আমি আগতে গম পাই যাওঁ তেতিয়া কামটো কৰিবলৈ মানে নিজৰ মনটোক এটা উপদেশ দিয়া হয় আৰু মানে এটা ডেডলাইন যেতিয়া দি দিয়া হয় তেতিয়া কামটো কৰিবলৈ সুবিধাও হয় সময়বোৰ মিলাই ল'ব লগা হয় মিলাই ল'ব পৰা যায় সেই অভিজ্ঞতাটোয়ে মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ